ক'ভিড নাইনটিনৰ সময়ত মহামাৰীৰ যিটো প্ৰকোপ আমাৰ দেশৰ বিভিন্ন অঞ্চলৰ লগতে আমাৰ অঞ্চলতো বহুত প্ৰভাৱ পেলাইছিলে সেই মহামাৰীৰ সময়ত যিটো বিভীষিকাৰ সৃষ্টি হৈছিল আজিও মনত পৰে আৰু চকু সেমেকি উঠে সেই সময়ত মানুহৰ ঘৰৰ পৰা বাহিৰৰলৈকে ওলোৱাত যিটো অসুবিধা হৈছিলে সেই অসুবিধাৰ পিছতো মানুহে কোনোমতে মহামাৰীৰ লগত যুদ্ধ কৰি কৰি কৰি কৰি অৱশেষত জয় যাত্ৰা পালে মানুহে পালে আৰু সেই ক'ভিড মহামাৰীত মানুহৰ ইমান এটা অসুবিধা হৈছিলে মানুহে ঘৰৰ পৰা ওলাব নোৱাৰে ৰাস্তাত ওলাব নোৱাৰে ইঘৰ মানুহে সিঘৰ মানুহৰ লগত অহা যোৱা কৰিব নোৱাৰে লগতে আমাৰ অঞ্চলত প্ৰায় বেছিভাগ মানুহেই দিন হাজিৰা কৰি চলা মানুহ আছিলে আৰু সেই দিন হাজিৰা কৰি চলা মানুহখিনি যথেষ্ট পইচা পাতিৰ আৰ্থিক অভাৱ অনাটনত ভুগীছিলে আৰু যিখিনি মানুহে কিছু পৰিমাণে ব্যৱসায় বাণিজ্য কৰি পেট প্ৰৱৰ্তাই আছিল সেই মানুহখিনিৰো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলে আৰু সেই সময়ত আমাৰ ইয়াত কিছুমান মন্দিৰ আছিলে বিশেষকৈ পৰ্যটনৰ ক্ষেত্ৰত যিখিনি আমাৰ মানে মানুহে ইয়াতে মন্দিৰ দৰ্শন কৰিব আহিছিলে বা কিছুমান মানে এনেকুৱা ঠাই আছিলে পৰ্যটনৰ ক্ষেত্ৰত কিছুমান বহুত দূৰ দূৰণিৰ পৰা মানুহ ইয়াতে অহা যোৱা কৰিছিলে আহিছিলে আৰু তাৰ লগতো সেই যিখিনি মানুহে জড়িত হৈ আছিলে সেই মানুহখিনিৰো এই ক'ভিড মহামাৰীৰ সময়ত যথেষ্ট প্ৰভাৱ পেলাইছিলে আৰু বাহিৰৰ মানুহ অহা যোৱা কৰিব পৰা নাছিলে ইয়াৰ মানুহ তাত যাব পৰা নাছিলে তাৰ মানুহ তাত যাব পৰা নাছিলে গতিকে পৰ্যটনৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পেলাইছিলে